মই ভাবোঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ মাজত সাংস্কৃতিক বিনিময় আৰু যোগাযোগত অসমীয়া ভাষাটো বিভিন্ন ভূমিকা পালন কৰিছে যিহেতু আমাৰ অসমীয়া ভাষাটো আমাৰ অসমৰ মাতৃভাষা আৰু সেইটো জীয়াই ৰাখিব হ'লে আমি বাহিৰৰ ভাষাসমূহতকৈ অসমীয়া ভাষাটো বেছি গুৰুত্ব দিব লাগিব আৰু স্কুল প্ৰতিষ্ঠানসমূহত আমি অসমীয়া ভাষাটোক বেছি গুৰুত্ব দিব লাগিব